জুৰি বৰগোহাঁইৰ এখন অসমীয়া উপন্যাস নামটো ভোক ভোক উপন্যাসখন প প্ৰথম পঢ়োঁতে বিশেষ ভাল লগা নাছিল উপন্যাসখনৰ প্ৰথম চোৱা বা প্ৰথম পোন্ধৰ পৃষ্ঠা হওক বা বিছ পৃষ্ঠামানলৈকে উপন্যাসৰ যিটো উপস্থাপন শৈলী বা বৰ্ণনা শৈলী বৰ উন্নত নাছিল ফলত উপন্যাসখন পঢ়োঁতে বিশেষ ভাল লগা নাছিল আৰু কিবা যে এটা ভাল সমস্যা পামগৈ যিসমূহে মোক আচলতে আপ্লুত কৰক কৰাব তেনে লগা নাছিল উপন্যাসখন লাহে লাহে পঢ়ি যাওঁতে কিন্তু পিছলৈ উপন্যাসখন ইমানেই ভাল লগা হ'ল ইমানেই উপন্যাসখনত সোমাই পৰিলোঁ যে সেইখনেই এতিয়া মোৰ দুহেজাৰ তেইছ চনত পঢ়া উপন্যাসৰ ভিতৰত এখন উল্লেখযোগ্য উপন্যাস হৈ পৰিল আৰু উপন্যাসখনৰ মূল যিটো কাহিনী আছিলে সেই কাহিনীটো আচলতে এটা যৌনকৰ্মীৰ প্ৰসঙ্গক লৈ উপন্যাসখন ৰচনা কৰা হৈছে প্ৰথমেই উপন্যাসখনৰ কাহিনী যিটো গত গতি সেইটো প্ৰথম অৱস্থাত ভাল লগা নাছিল মাজত ভাল লাগিছিলে কিন্তু শেষলৈ বহুত বেছি ভাল লাগিছিল উপন্যাসখন সেই যৌনকৰ্মীসকলৰ জীৱনৰ বিভিন্ন সমস্যাসমূহ তেওঁলোক তেওঁলোক সেই যৌন বৃত্তিত তেওঁলোক কি কাৰণে জড়িত হৈ পৰিছিল আৰু তেওঁলোকে জড়িত হৈ পৰাৰ পিছত তেওঁলোক মানসিকভাৱে সুখী আছিল নে তেওঁলোক মানসিকভাৱে দুখী হোৱাৰনো কাৰণবোৰ কি কি আছিল সেইসমূহো দেখুওৱা হৈছিল আৰু সাধাৰণতে যৌনকৰ্মী বুলি ক'লে ক'লে বহুতে ভবা হয় যে তেওঁলোকক বেয়া দৃষ্টিৰে চোৱা হয় বা তেওঁলোকক ঘৃণা দৃষ্টিৰে চোৱা হয় আচলতে সেই যৌনকৰ্মী লোকসকল তেনে এটা পথ গ্ৰহণ কৰা মূল উদ্দেশ্যসমূহনো কি আছিল সেই কথাবোৰ আচলতে উপন্যাসখনত বৰ সুন্দৰকৈ দেখুওৱা হৈছে আৰু তেওঁলোকে সকলোৱে আচলতে স্বইচ্ছাৰে এনে এটা ঘৃণনীয় বৃত্তি আমাৰ সমাজে যিহেতু ঘৃণা কৰে সেইটো কাৰণে মই ঘৃণনীয় বুলি কৈছোঁ এটা এটা ঘৃণনীয় বৃত্তিত তেওঁলোকে কি কাৰণে সোমাই পৰিলে গতিকে সেই সোমাই পৰা তেওঁলোকৰ আঁৰৰ যি কাহিনী বা তেওঁলোকৰ ৰহস্যমূলক যিবোৰ কাহিনী সেই কাহিনীসমূহ আচলতে উপন্যাসখনত দেখুওৱা হৈছে বা তেওঁলোকৰ সংঘাটসমূহ দেখুওৱা হৈছে আচলতে লগতে যৌনকৰ্মীসকলৰ সকলে সন্মুখীন হোৱা বিভিন্ন ৰোগৰ ৰোগসমূহৰ সম্পৰ্কেও দেখুওৱা হৈছে তাৰে এইছ আই ভি হওক বা বিভিন্ন ধৰণৰ ৰোগসমূহৰ সম্পৰ্কে উপন্যাসখনত বৰ্ণনা কৰা হৈছে আৰু তেওঁলোক তেওঁলোক যেতিয়া যৌনকৰ্মীসকল যেতিয়া লাহে লাহে বয়স বয়স হৈ আহে তেওঁলোকৰ কিন্তু ইনকমৰ চৰ্চটো কমি আহে তেওঁলোকক ওচৰলৈ লাহে লাহে কাষ্ট'মাৰ বা গ্ৰাহক অহাৰ যিটো ঢৌটো লাহে লাহে কমি আহে আৰু শেষলৈ একেবাৰে গ্ৰাহক নহা হয় গতিকে সেই গ্ৰাহক নহাৰ পিছত বা গ্ৰাহক নহাৰ পাছৰ পৰা তেওঁলোকে কেনেকৈ চলে তেওঁলোকক পইচা কোনে দিয়ে আৰু তেওঁলোকক জীয়াই থাকিবলৈ যি সংগ্ৰাম কৰিব লগা হয় সেই কথাখিনিও আচলতে উপন্যাসখনত খুব সাৱলীল ৰূপত বৰ্ণনা কৰা হৈছে আৰু লগতে উপন্যাসখনত দেখুওৱা হৈছে যে যিসকল এইছ আই ভি বা এইডছ ৰোগত আক্ৰান্ত সেই আক্ৰান্ত লোকসকলৰ লাহে লাহে তেওঁলোকৰ জীৱিকালৈ এটা সংঘাট আহিবলৈ ধৰে আৰু তেওঁলোকৰ ওচৰলৈ কোনো ধৰণৰ গ্ৰাহক নহা হয় আৰু তেওঁলোকৰ ওচৰলৈ যেতিয়া গ্ৰাহক নহা হয় তেওঁলোকে আচলতে কেনেকৈ জীয়াই থাকে বা তেওঁলোকে জীয়াই থাকিব কাৰণে বা তেওঁলোকে খাব কাৰণে যিবোৰ টকা সেই টকানো ক'ত পায় সেই দিশসমূহো দেখুওৱা হৈছে আৰু লগতে তেওঁলোকৰ মানসিক যিটো যন্ত্ৰণা তেওঁলোকক এফালেতো শাৰীৰিক যন্ত্ৰণা তেওঁলোকক বেমাৰ বিভিন্ন বেমাৰে তেওঁলোকক কুটি ভাঁহি খায় আৰু লগতে তেওঁলোকৰ কেতিয়াবা এনেকুৱাও হয় বেমাৰ নোহোৱা যিসকল নাৰী যিসকল যৌনকৰ্মী তেওঁলোক তেওঁলোকে অনিশ্চা সত্বেও দিনটোত বহু বহুকেইজনৰ লগত তেওঁলোকেই আচলতে সময় অতিবাহিত কৰিব লগা হয় ফলত তেওঁলোকৰ শাৰীৰিক যিটো অৱস্থিতি সেইটো যথেষ্ট দুৰ্বল হৈ পৰে আৰু তেওঁলোকে যিধৰণে পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ তুলনাত তেওঁলোকৰ যিটো পুষ্টিকৰ খাদ্য এই খাদ্যৰ অভাৱতো তেওঁলোকে ভুগে ফলত তেওঁলোক শাৰীৰিকভাৱে যি যিদৰে তেওঁলোক ভাগি পৰে ঠিক সেইদৰে তেওঁলোকে মানসিকভাৱেও তেওঁলোকে কিন্তু ভাগি পৰা দেখা যায় তেওঁলোকে দৈনন্দিন তেওঁলোকে বিভিন্ন মানুহৰ লগত সংস্পৰ্শ কৰিলেও তেওঁলোকে মনৰ মানুহ এজন কিন কিন্তু তেওঁলোকে নেপায় ফলত তেওঁলোকে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয় বা বিভিন্ন মানসিক আঘাটত তেওঁলোকক আঘাটৰ তেওঁলোকক সন্মুখীন হয় শাৰীৰিক মানসিক এই দুয়োটা দিশেই আচলতে উপন্যাসখনত দেখুওৱা হৈছে প্ৰথম অৱস্থাত ভাল নলগা ভোক নামৰ এই অসমীয়া উপন্যাসখন পৰৱৰ্তী সময়ত যৌনকৰ্মী লোকসকলৰ সমস্যাসমূহৰ বিষয়ে মানসিক সমস্যা শাৰীৰিক সমস্যা বিভিন্ন সমস্যাসমূহৰ বিষয়ে ইমা যি ধৰণে আচলততে সাৱলীল ৰূপত উপস্থাপন কৰি শেষ কৰিলে সেই উপন্যাসখন পঢ়াৰ পিছত মোৰ সেই আচলতে উপন্যাসখনৰ বিষয়বস্তুৱে মোক বাৰে বাৰে সেই বিষয়বস্তুৰ মাজলৈ সোমাবলৈ মাতি থাকে গতিকে সেই উপন্যাসখনে মোক বিভিন্ন ধৰণৰ বা যৌনকৰ্মীসকলৰ লোকসকলৰ প্ৰতি থকা আমাৰ সমাজৰ যিটো চিন্তা বা যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীসমূহ সলনি কৰাটো সেই উপন্যাসখনে মোক সহায় কৰিছে বুলি ক'ব পাৰি